হেল্ল' শুনা পাইছেনে অঁহ হেৰি মই নে কিবা হেৰি দিব অক্কে মই হেল্ল' মেডাম মই মানে কালি লীভ এমাৰ্জেঞ্চি এটা হ'ল মোৰ চ' কালি মই এটা লীভ ল'ব লাগিছিলে অহ চ' কেনেকুৱা কি কৰিব পাৰো মই লীভটো ল'ব পাৰোনে অলপমান যদি আপুনি ক'লে হয় তেতিয়া ভাল হ'ল হয় মোৰ নামটো ছাহিন ৰহমান মোক দুদিনৰ কাৰণে লাগে

মোৰো মানে সেই এমাৰ্জেঞ্চি আহি গ'ল মোৰ জেঠাই হাস্পিতালত আছে চ' তেওঁক দেখাব কাৰণে মই যাব লাগে ফেমেলি ইমাৰ্জেঞ্চি হৈ যায় চ' যদি কিবা এটা কৰিব পাৰে মই ভবা নাছিলো এনেকৈ পটকৈ লীভ ল'ব লগা হ'ব পাৰে কিন্তু মই মানে এতিয়া উপায় নাই কিবা যদি আপোনালোকৰ এনেকুৱা প্ৰটকল আছে য'ত মই ইমি়ডিয়েটলি লীভ ল'ব পাৰো অলপমান যদি চাই দিয়ে আপুনি

আপুনি যদি অলপমান চাই দিয়ে তাৰমানে তেওঁৰ ইয়াতে কোনো নাথাকে ময়ে তেওঁক চবখিনি চাব লাগিব হস্পিতাল লৈ যাব লাগিব ত অলপমান যদি কিবা কৰিব পাৰে মোৰ কাৰণে সুবিধা হৈ যাব

আচ্ছা ঠিক আছে হ'ব দিয়ক যদি কাটেতো উপায় নাই মই লীভ যিহেতু ল'বই লাগিব তেনেহ'লে হ'ব দিয়ক আৰু চেলাৰীৰ পৰা কাটে যদি কাটিব আৰু মই কিন্তু কালি লীভটো ল'বই লাগিব এপ্ৰুভ হৈছেতো মোৰ লীভটো

ঠিক আছে হ'ব দিয়ক বাইদেউ